গ্ৰাম্যাঞ্চলত দৰাচলতে দেখিবলৈ পোৱা যায় কৃষকসমূহে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় যেনে কোনোবা সময়ত পানী নোহোৱাৰ বাবেই কৃষকসমূহে খেতি কৰিব নোৱাৰে আনদিশে দেখা যায় যে কোনোডোখৰত পানী হ'লেও অত্যন্ত পানী হৈ যায় যাৰ বাবে খেতি বাতি সকলো ধ্বংস হৈ যায় আৰু আনদিশে দেখিব পোৱা যায় সাৰ যি খেতিৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সেই সাৰ নোহোৱাৰ বাবেও কোনোবা সময়ত কৃষকসমূহে উপযুক্ত সময়ত খেতি কৰিব নোৱাৰে আৰু কোনোবা সময়ত মাটিৰ জিপো নাইকীয়া হৈ যায় যাৰ বাবে খেতি কৰিব নোৱাৰে তেওঁলোকে এনেবোৰ সমস্যাৰ সৃষ্টি হোৱাৰ পিছতো এই কৃষকসকলে আমাক ইমানখিনি যোগান ধৰি আছে তাৰ বাবে কৃষকসকললৈ অত্যন্ত ধন্যবাদ দি দিলোঁ